সেউজীয়া আৰু পৰিস্কাৰ পৰিবেশ সুৰক্ষিত কৰিবলৈ আমি প্ৰথমতেই গছ পুলি ৰোপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে প্ৰত্যেকজন মানুহেই বেছিকৈ নালাগে বছৰত যদি এদিনো এডাল গছ পুলি ৰোৱে তেতিয়া আমাৰ প্ৰকৃতিয়ে মানে সুন্দৰ হৈ থাকিব প্ৰকৃতি চৌদিশ সেউজীয়া হৈ পৰিব লগতে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব দিব লাগে মানে পৰিষ্কাৰ পৰিৱেশ পৰিষ্কাৰ হৈ থাকিলেহে প্ৰকৃতি সুস্থ হৈ থাকিব আৰু সেউজীয়া পৰিৱেশে আমাৰ মনটো ভাল কৰি ৰাখে সেউজীয়া এটা সেউজীয়া সবফালে হৈ সেউজীয়া পৰিৱেশ হ'লে আমাৰ মন মগজু ঠাণ্ডা হৈ থাকে সেইকাৰণে মানুহৰ মনতো তাৰ এটা ভাল প্ৰভাৱ পৰে সেইকাৰণে প্ৰকৃতিক আমি সেউজীয়া আৰু পৰিষ্কাৰ কৰি ৰখাত গুৰুত্ব আৰোপ কৰিব লাগে লগতে পৰ্য্যতনে আমাৰ ওচৰৰ সেউজীয়া গছ বন বা নদী পৰ্বতবোৰ প্ৰভাৱিত কৰিছে বুলি মই ভাবোঁ কাৰণ আজিকালি যিটো হাৰত মানে পৰ্য্যতনৰ কাৰণে গছ বন গছ বননি কাটি জংঘল কাটি মানে কিবা কানি বনাই থাকে সেইবিলাকৰ কাৰণে আমাৰ প্ৰকৃতি ৰুগীয়া হৈ পৰিছে গতিকে গছ বননি কটাৰ সলনি এইবিলাক সুৰক্ষিত সুৰক্ষিত কৰি ৰখাত আমি গুৰুত্ব আৰোপ কৰিব লাগে তেতিয়া আমাৰ প্ৰকৃতি মানে চৌদিশে আমি এটা ভাল পৰিৱেশ দেখিবলৈ পাম গতিকে মই এটাই ক'ম যে সেউজীয়া আৰু পৰিষ্কাৰ পৰিৱেশ সুৰক্ষিত কৰাৰ কাৰণে আমি সমাজখন পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু গছ পুলি ৰোপনৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিব